মই চিনি পোৱা মোৰ লগত একেলগে পঢ়া বহুত বহুতৰে ডিগ্ৰী আছে আৰু মই ভাবো সিহঁতে ভাল কাম কৰিছে কিছুমানে ভাল কাম কৰাও নাই কিছুমানে ঘৰত এনেই আছে জাষ্ট মোৰ নিচিনা এনেই আছে একো নকৰাকৈ তথাপিও মই সাংস্কৃতিক জগতৰ লগত মই জড়িত আছো মই এই অঞ্চলৰ গজীয়া অঞ্চলৰ বৰপেটাত মই কাৰ্টুনিষ্ট মানে কাৰ্টুনিষ্ট বুলি মোক জনা যায় মই কাৰ্টুন নাটক কৰোঁ বৰ্তমানৰ মানে বাস্তৱ বাস্তৱ সমস্যাবিলাক মই দাঙি ধৰোঁ সেই কাৰ্টুনৰ জৰিয়তে বাৰ্তৱ বাস্তৱ বাস্তৱ কাহিনীবিলাক মানে কথাবিলাক যিটো সত্য সেইটো মই কাৰ্টুনৰ জৰিয়তে মই দাঙি ধৰোঁ ঠিক সেনেকৈ মই এইবিলাক মোৰ নিচিনা আৰু কিছুমানে ডিগ্ৰী থকাবিলাকে কাম কৰি আছে এনেকুৱা কাম কৰি আছে হাউছৱাইফ হৈও ঘৰৰ মানে ভিতৰত থাকিও তেওঁলোকে কাম কৰি আছে কিছুমানে ফুলৰ কাম গাৰ্ডেনৰ কাম কৰি আছে কিছুমানে অভিনয় কৰি আছে কিছুমানে গীত গাই আছে মোৰ লগত চিনাকি বহুত আছে এনেকুৱা বহুত আছে তাৰ মানে কি ক'ম আৰু তেওঁলোকে ভাল কৰি আছে জীৱনত ভাল কৰি আছে কাৰণ ডিগ্ৰী আছে বুলিয়ে তেওঁলোকে চাকৰি বিচৰা নাই চাকৰি চাকৰি নিবিচৰাকৈ তাহুন বহুত কাম কৰি আছে চাকৰি নহওকানে তাহোন বহুত কাম কৰি আছে যেনেকৈ মই কৰি আছো চাকৰি চাকৰি নকৰাকেনো মই বহুত কাম কৰি আছো যদিও আৰ্থিকভাৱে বেছি একো মানে কৰিব পৰা নাই আৰ্থিক মানে সমস্যাটোতো আছেই তথাপিও তাৰ মানে মই ভাবো মই ভাল কৰি আছো আৰু মই ভাবো সিহঁতেও ডিগ্ৰী থাকিও সিহঁতেও বহুত ভাল কাম কৰি আছে বুলি মই ভাবোঁ